টুটুমণিনে ক'ত আছ' মই ঘৰতে কি কৰি আছ' খবৰ খাতি ভালেই ন' ভালেই দেই ভাত খালি নাই অ মনত পৰিলে আকৌ ফোনহে কৰা নহয় দেই মনত পৰিয়ে থাকে বাৰু

অ অ অ কাইলৈ আমাৰ ঘৰৰ ফালে আহ আকৌ ওচৰতে ভাওনা পাতিছে মানে

তুমি ওলাই আহিবা ৰাস্তালৈকে মই লৈ আহিমগৈ

অ চাৰিটামান বজাত ওলাই আহিবা তাৰপিছত মই দাদাক কৈ দিম তুমি আহি থাকিবা দাদাই লৈ আহিবগৈ তাৰপিছত আমাৰ ঘৰৰ পৰা ভা ভাত খাই মেলি ভাওনা চাবলৈ যাম আৰু বেছি দূৰত নহয় ওচৰতে নামঘৰত

চুইদাৰ পিন্ধি যাব লাগিব নামঘৰ যে ওচৰতে হ'ব দিয়া ঠিক আছে হ'ব অ অ হ'ব বাৰু